মোৰ আটাইতকৈ ভাল লগা অভিনেতা হ'ল ৰনবীৰ কাপোৰ আৰু অভিনেত্ৰী হ'ল দিপীকা পাদোকন আৰু ইহঁতৰ চবতছে ভাল ফিল্মলাগিছে মোৰ য়ে জাৱানী হে দিৱানী এইটো ফিল্মত ৰনবীৰ কাপোৰৰ নাম আছিলে বানি আৰু দিপীকা পাদোকনৰ নাম আছিলে নেনা